বিয়াত আমি কেনেদৰে আনন্দ বুলি ক'লে ক'ব লাগিব বিয়া মানেই আনন্দ আমাৰ কাৰণে আচলতে বিশেষকৈ ছোৱালীবোৰৰ কাৰণ এসপ্তাহ মানে যোনদিনাৰ পৰা গম পাওঁ যে বিয়া হ'ব সেই বিয়া হ'ব বুলি গম পোৱাৰ দিনাৰ পৰা কি পিন্ধিম কেনেকৈ পিন্ধিম কোনযোৰ চেন্দেল পিন্ধিম কোনখন শাড়ী পিন্ধিম চাদৰ মেখেলা পিন্ধিম চুলি কেনেকৈ বান্ধিম গোটেইখিনি কথা পতাৰ পৰাই আমাৰ বহু আনন্দ হৈ যায় আৰু তাৰ লগতে আৰু আনন্দ বুলি ক'লে অসমীয়া মানুহ হিচাপে বিহু বিহুটো মেইন বিহু লাগিবই যিয়েই নহওঁক আৰু আমি বুলিয়েই কোৱা নাই আমাৰ আচলতে অসমীয়া সমাজখনতেই বা প্ৰত্যেকখন সমাজতেই বিয়া মানে আনন্দই দুখন ঘৰৰ মিলনৰ লগতে যিখিনি ৰীতি নীতি বুলি কৈ পৰা আৰম্ভ কৰি যিখিনি তেওঁলোকৰ মাজত নিয়ম হয় সেই নিয়মৰ মাজত যিখিনি ধেমালি হয় সেইখিনিও আচলতে ফূৰ্তিতে পৰে আৰু বিয়া আচলতে বিয়া বুলি কওঁতে বিয়া বহুত মানে এসপ্তাহ ধৰক এসপ্তাহ সাতদিন আগৰ পৰাই এই নিয়ম যোনবিলাক নিয়ম হয় ন সেই নিয়মবোৰ আৰম্ভ হৈয়ে যায় এই ধৰক পানী তুলা কিবা কিবি সকলোবিলাকতে ধৰিব পাৰি পানী তুলাৰ পৰা আৰম্ভ কৰি দৰা অহালৈকে দৰাক ৰাস্তাত আগছাৰ পৰা হোমৰ গুৰিলৈকে সকলোতে মাত্ৰ আপুনি মাত্ৰ অকল আনন্দই পাব ৰীতি নীতিখিনিৰ লগতে সমান্তৰালভাৱে একেই লগতে আনন্দ মেইন বিয়াত আচলতে জো বিয়া আৰম্ভ হয় আচলতে জোৰোণৰ দিনা জোৰোণৰ পৰাই বিয়া আৰম্ভ হয় আৰু সেই আৰম্ভ জোৰোণ আৰম্ভ হোৱাৰ পৰা যেতিয়া পানী তুলে যোনটো আমাৰ পানী পানী তুলা প্ৰথা বুলি কয় সেইটো আচলতে খুব এটা ভাল আনন্দ হয় তাত বিশেষকৈ মহিলাসকলে কাৰণ সেইটো মহিলাসকলেহে পানী তুলিবলৈ যায় মাকক লৈ যায় এনেকে আৰু সেইখিনি যেতিয়া আৰম্ভ হয় পানী তুলা আৰম্ভ হোৱাৰ পৰাই আচলতে মেইনলি আমাৰ বিয়া আৰম্ভ হয় আৰু সেই পানী তুলাত মহিলাসকলে বিশেষকৈ খুব আনন্দ কৰে খুব তেওঁলোকে নাচে গায় নিজৰ মতে বিয়ানাম গায় আৰু সেই পানী তুলা সময়ত বজাবলৈ তেওঁলোকে আগতে এক্সট্ৰাকৈ ঢুলীয়া খুলীয়া এইবিলাকক আগদিনাই বা গাৱঁৰ যিখিনি গাঁৱৰ ল'ৰা ছোৱালী বা গাঁৱৰ ডেকা গাভৰু সকলোৱে মিলি কৰে তেওঁলোকক আগতীয়াকৈ কৈ থয় যে পানী তুলা সময়ত আমাক সেই ঢোল খোল বজাই দিব লাগিব আৰু সেই বাজনা যদি নাহে তেতিয়া এই কি হয় সেই গাঁৱৰ মহিলাসকলে যাবলৈ বেয়া পায় মানে গান বাজনা নহ'লে খুব বেছি এটা বেয়া পায় তেওঁলোকে আৰু আজিকালি আগতেতো তেনেকুৱা আছিলে আজিকালি কিবা মানে ঢোল নিজে বজোৱাতকৈ বেণ্ড পাৰ্টি ধৰক চাউণ্ড চিচটেম এইবিলাক ব্যৱহাৰ কৰে সুবিধা হ'বলৈ কিন্তু ফূৰ্তিটো কিন্তু সেই একেই আছে আজিকালি সেই বেছিহে আছে মানে আৰু ধৰক এতিয়া আনন্দ বুলি ক'লে আগতে কইনা ধৰক আজিকালি যিটো ৰীলত তেওঁলোকে ৰীল বনাইছে বিহু নচাটো যিটো ট্ৰেণ্ড মানে কইনা সাজত সেইটোতো খুব বেছি ট্ৰেণ্ডত আছে খুব বেছি আনন্দ হয় আৰু কিছু কিছু ঠাইত দেখা যায় চাউণ্ড চিষ্টেম লগোৱাতকৈ বা এতিয়া এনেকুৱা হয় ঢুলীয়া বা নাচনি মাতে তেওঁলোকে মুঠতে আনন্দ হ'ব লাগে আৰু বিয়াত আনন্দ কৰিব লাগে সেইটোৱেই কথা আকৌ যেতিয়া দৰা কইনা ঘৰলৈ আহে মানে ছোৱালীঘৰলৈ পদূলিমূখত যিখিনি ফুৰ্তি কৰে সেয়াও খুব এটা বেছি আজিকালি ভাইৰেল হয় বা সকলোয়ে এনজয় কৰে যেনেকে ঢোল বজোৱা সকলোৱে নাচে চাউল চতিয়াওঁতে যিখিনি আনন্দ হয় সকলোখিনি আনন্দই মানে খুব এটা ভাল লগা মানে বিয়াত সেইখিনিয়েই ভাল লগা আৰু নৃত্যৰ বাবে সংগীত বুলি ক'লে আচলতে আমি বিহুৱেই মেইনলি আমাৰ বিহুৱেই মনলৈ আহে ধৰক জুবিনদাৰ এইবিলাক পুৰণি গানবিলাক ভিতালী দাসৰ বিহুবিলাক আকৌ খগেন মহন্ত যাক বিহু সম্ৰাট বুলি কোৱা হয় তেখেতৰ গানবোৰ খুব বেছি এটা ভাল লাগে